হেল্ল' অ' এইটো জোনৰ হেৰি অ' চাহ বাগিচাত লাগিছেনে অ' এ মোক অলপ পাত পাত প্ৰয়োজন হৈছে আপোনাৰ কিমান মান বিঘা আছে ব চাহ বাগান অ' পাত পাতটো কিমান ওলায় সপ্তাহত অ' তেতিয়া মোক চাহপাত অলপমান মানে প্ৰয়োজন হৈছে মই এই কলত দিম বুলি ভাবিছোঁ নিজে মানে গৈ আনিম বুলি ভাবিছোঁগে পাতখিনি সৰহকৈ দিলে মানে কিবা অফাৰ দিব পাৰিবা নাই অ' অ' মোক লাগে যিমান পাৰে সিমান সিমান দিলে মই ভালেই পাওঁ হেৰি যিমানখিনি পাত ওলায় তেতিয়াহ'লে মই হাঁ অ' তথাপিতো কিবা এটাটো হেৰি দিব লাগে অফাৰ এটা অ' হ'ব তেতিয়া অ' অ'